হেল্ল' কি কৰি আছা দোকান চোকান খুলিছা নে নাই তামোল আছে কেনেকুৱা বুঢ়া নে বুঢ়া নে শ্ৱিলঙীয়া বুঢ়া দাম কেনে বুঢ়াৰ দাম কেনেকৈ শ্ৱিলঙীয়া অঁ বুঢ়াৰ মানে বুঢ়া তামোল দুপোণ দিবা আৰু শ্ৱিলঙীয়া তিনি পোণ মই আহিয়েই আছোঁ বাৰু এতিয়া দামটো কেনেকুৱা এতিয়া কমাব পাৰি নে নোৱাৰি নে মোৰ বিয়া আছে মোৰ বিয়া আছে বিয়ালৈ নিব লাগিব তামোলৰ দাম কেনেকুৱা কোৱা অলপ কমাবা আৰু মইতো তামোল আৰু তামোল এখন কটা তামোলো খোৱাই চাব লাগিব মূৰতেই ধৰে নে অঁ

আৰু মোক পাছলৈও লাগিব মই তামোলৰ বেপাৰেই কৰি থাকোঁ অঁ তামোলৰ বাৰী আছে অঁ আমিও তেনেকৈয়ে চলি থাকোঁ